অঁ হেল্ল' অঁ কোৱা কোৱা জেগাটো আমি কেইবাটাও বাচিছিলোঁ ন ৰ'য়িং আছিল পাছিঘাট আছিল ব'ডাক আছিলে অঁ এতিয়া অঁ পাছতে গ'লে মানে সাতশ টকা এটা লাগিবই হাঁ আৰু তিনিশমান টকা এটা বেছি দি কিনে আমি সবে এতিয়া বেছিকৈ চলি থকা জেগাটোলৈ যাওঁ অঁ ল'ৰা কেইটামানক কৈ থৈছিলোঁ তো একৈছ তাৰিখ কোৱা মুঠতে কাইলৈ ভিতৰত ফাইনেল দিবলৈ কোৱা আমি পৰহিলৈ যাম একৈছ তাৰিখে অঁ নহয় নহয় পৰহিলৈ নহ'ব নহয় পৰহিলৈতো বিছ তাৰিখ চতহিলৈ আৰু বিছ তাৰিখে অঁ অঁ একৈছ তাৰিখে যাম অঁ ঠিক আছে আৰু মানে আধা আৰু নিজৰ কলেজৰে বা হেৰিয়ৰ নিজৰ ষ্টুডেণ্ট হিচাপে বাকি ডকুমেণ্টছ অঁ অঁ অঁ ঠিক আছে বাকী কথাখিনি কাইলৈ পাতিম অঁ হ'ব দিয়া হ'ব